উফ ডাটাটো অ'ন কৰিবই নোৱাৰি এনি টাইম নটিফিকেশ্যনবোৰ এই ফ্লিপকাৰ্টৰ নটিফিকেশ্যনবোৰ যে মই অফ কৰি থ'বহে লাগিব এইটো আকৌ কি আহিছে কিহৰ অফাৰ আহিছে টুৱেণ্টি ফাইভ পাৰ্চেণ্ট ডিস্কাউণ্টত এবাৰ চাইয়ে লওঁ

আৰে এইটোচোন মই অৰ্ডাৰ কৰা টি ছাৰ্টটোৰ দৰে একেই চেম কালাৰ চেম কোৱালিটি কিন্তু ইয়াত টুৱেণ্টি ফাইভ পাৰ্চেণ্ট ডিস্কাউণ্ট কিয় আহিছে মোৰ চাইজৰ নহয় চাগে আৰে ছেম ছাইজ দেখোন কিন্তু মোৰটো ইমান দাম কিয় ওহোঁ অৰ্ডাৰটো কেনচেল কৰিব লাগিব তাৰ আগতে মই এইটো ভালকৈ চাই লওঁ এইটো সঁচাকৈ সিমানটো দামত আহিবনে নাই ডেলিভাৰী চাৰ্জটো এই ডেলিভাৰী চাৰ্জটো দেখোন ফ্ৰী আছে কেছ অ'ন ডেলিভাৰী নাই নাই মই আগতে অৰ্ডাৰ কৰা টি ছাৰ্টটো কেনচেল কৰিব লাগিব এইটো কি কৰিব লাগিব অৰ্ডাৰত গৈ মই কেনচেল কৰি দিওঁ

অপশ্বনত ক্লিক কৰি ঠিক আছে

এইটো মই কেনচেলটো কনফাৰ্ম কৰি লওঁ